মাছ ধৰাৰ ক্ষেত্ৰত যথেষ্ট কিছু প্ৰত্যাহ্বান কেতিয়াবা আহি পৰে যেনে মানে বতাহ ধুমুহাৰ পৰা আদি কৰি বিভিন্ন কীট পতংগৰ আক্ৰমণলৈকে মাছ ধৰিবলৈ যাওঁতে এই সকলোবোৰৰ পৰা সাৱধান থাকিবলগীয়া হয় বিশেষকৈ ৰাতি মাছ ধৰিবলৈ গ'লে বেছি মানে সাৱধানতা অৱলম্বন কৰিব লাগে যিহেতু আন্ধাৰৰ লগত মানে খোজ মিলাই আগবাঢ়িবলগীয়া হয় কেতিয়াবা ৰাতি বতাহ ধুমুহা সন্মুখীন হ'বলগীয়া পৰ্য্যায় আহি পৰে মই এবাৰ তেনেকৈ ৰাতি মাছ ধৰিবলৈ যাওঁতে প্ৰায় বাৰমান বজাত বতাহ ধুমুহা শিল বৰষুণ গাজনি তাৎক্ষণিকভাৱে আহি পৰিলে আমি এটা সৰু তম্বু বনাই লৈছিলোঁ বতাহত তম্বু উৰুৱাই নিও উৰুৱাই নিও অৱস্থা আমি চাৰিজন আছিলোঁ চাৰিজনে চাৰি চুকত ত্ৰিপালখন ধৰি ৰাখিবলগীয়া পৰ্য্যায় আহি পৰিছিলে নতু ত্ৰিপাল আমি যেনেকৈ তৰিছিলোঁ সেই ত্ৰিপাল উৰুৱাই নিয়া উপক্ৰম হৈছিলে আৰু সেইদিনা আমি যথেষ্ট ভয় খাইছিলোঁ আৰু যেতিয়া বতাহ ধুমুহা এৰিলে তেতিয়া আমি মাছ যি পৰিমাণৰ ধৰিছিলোঁ তাকে লৈ মানে ঘৰমুৱাহে হৈছোঁ আৰু পৰৱৰ্তী পৰ্য্যায়ত আকৌ তেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হয় বুলি আমি পিছৰ সময়খিনিত মাছ ধৰা সময় মানে উপযুক্ত সময় নহ'ব বুলি ভাবি আমি ঘৰমুৱাহে হ'লোঁ আৰু